হেল্ল' অ' গৌতমী অঁ পঞ্চায়তত যাব লাগিছিল হে অঁ এই খেতিৰ বীজ চীজ দিছে তুমি গম পোৱা নাই নেকি অঁ ধানৰো দিছে এই মাটি মাহৰো দিছে আৰু মটৰ এইগিলাখন দিছে যাম দিয়া

এই ধানৰে আনিম দে সিহৰ না নানিলেও হ'ব সেই যে সেই কৰা জেগা নাই ধানখেতি আমাৰ ধানৰে বীজ আনিম

অঁ দে ওলাবা তে কালি পৰহিলৈকে

অঁ মোৰো কালি আলহী অহাৰ কথা আছে ৰ'বা যদি আহে যাব নোৱাৰিম অঁ দিয়া তেই অঁ অঁ তেতিয়ালৈকে শেষেই হয় নেকি অঁ সক সকলোৱে গম পাইছে আ আন আনলাকে বহুতেই

অঁ তে যাম দিয়া